মই এমাজনৰপৰা কিবা অলপ অৰ্ডাৰ কৰিছিলোঁ মেক আপৰ বস্তু কিন্তু কোনোবিধেই মোৰ ভাল যেন নালাগিল আপোনাৰ আইলাইনাৰ কৰিছিলোঁ চকুত দেখোন খুব পানী ওলাই থাকে তাৰপিছত সেইটো বাদ দিলোঁ তাৰপৰা লিপষ্টিক অৰ্ডাৰ কৰিছিলোঁ লিপষ্টিকো কিবা ভাল নালাগিল ৰং য'তে ত'তে লাগি যোৱা যেন লাগিল কিবা পনীয়া পনীয়া লাগিল তাৰপৰা গালত সনা কিবা এটা মেক আপৰ হেৰি কৰিছিলোঁ বস্তু অৰ্ডাৰ কৰিছিলোঁ গালখনো কিবা পিম্পলছ ওলোৱাৰ নিচিনা কৰিলে তাৰপিছত আপোনাৰ বিন্দি অৰ্ডাৰ কৰিছিলোঁ বিন্দি লগোৱাৰ পিছত বিন্দি লগোৱা ঠাইত খজুৱাব আৰম্ভ কৰিলে সেই বিন্দি আৰু লগোৱাৰপৰা নাযাব আৰু ভৱিষ্য়তে গতিকে মই যিখিনি অৰ্ডাৰ কৰিছিলোঁ এই বস্তুখিনি এবিধো মই ভাল নাপালোঁ বাৰু ভৱিষ্য়তলৈ মই এই বিধ বস্তু আৰু অৰ্ডাৰ নকৰোঁ বুলিয়ে ভাবি লৈছোঁ আকৌ অপকাৰ হ'ব পাৰে সেইকাৰণে অৰ্ডাৰ নকৰোঁ আৰু